পানীয়েই প্ৰাণ পানী অবিহনে কেতিয়াও মানৱ জীৱন সভ্যতা নহয় মোৰ দৈনন্দিন জীৱনটো ৰাতিপুৱাৰ পৰা পানী আৰম্ভ কৰোঁ যিহেতু আমাক পানী ৰাতিপুৱা শুই উঠি এঘটি পানী লৈ প্ৰথমতে নিজৰ মুখ হাত মুখ আখালি পখালি প্ৰথম আমি কি কৰোঁ একাপ চাহ বনাওঁ চাহ চাহ পানী দি চাহ বনায় সেই পানী আমি চাহ খাই তাৰ পৰা ৰাতিপুৱা আমি বাথৰুমত সোমাওঁ বাথৰুমত সোমাই বিশুদ্ধ পানী গা ধোওঁ আৰু গা ধুই আমি কি কৰোঁ আমাৰ আশে পাশে থকা যিবোৰ গছ আছে আমি যি ফুল ফুল লগাই থোৱা আছে বাগিচাত সেই বাগিচাত আমি পানী আনো

সেই গছে জীপাল হৈ থাকে গছজোপাই পানী কেতিয়াও অভাৱ অনুভৱ নকৰে তাৰ পৰা আমি পানী আমাৰ যিবোৰ গৰু থাকে বা ম'হ থাকে আমি ৰাতিপুৱা শুই উঠি কি কৰো তেওঁলোকৰ কাৰণে দানা তৈয়াৰ কৰোঁ দানা তৈয়াৰ কৰি গৰুক দানা খাবলৈ দিওঁ আৰু তেওঁলোকক পথাৰত বান্ধি দিওঁ পথাৰত বান্ধি দিয়া পিছত কি হয় তেওঁলোকক পানী যোগান ধৰোঁ আমাৰ যিবোৰ খেতি থাকে খেতিপথাৰ থাকে খালি খেতি সেই খালি খেতিত আমি কি কৰোঁ পানী অবিহনে খালী খেতি কৰাটো সম্ভৱ নহয় নদী পুখুৰী বা জান জুৰি পৰা আমি মেচিন লগাই তাত আমি পানী পানী দিওঁ আৰু পানী দি পেলাই তাত আমি যিবোৰ ৰোৱা থাকে ৰোৱাবোৰ সজাল ধৰে এয়াবোৰ ৰবি শস্য ৰবি শস্যৰ যেতিয়া ৰ'দ বেছি পৰে পৰা লগে লগে পানী প্ৰয়োজন হয় আমি প্ৰত্যেক দিনেই ৰবি শস্যটো পানী দিওঁ ৰবি শস্যত পানী দিয়াৰ লগে লগে শস্যবোৰ জীপাল হয় আৰু ফচলবোৰ ভা উন্নত হয় আমি এটা পাবলগীয়া মানে ভাল এটা ফচল পাওঁ যিহেতু পানী অধিক মাত্রাত প্ৰয়োজন হয় তাৰপৰা আমাৰ যিবোৰ আশে পাশে যিবোৰ আমাৰ লেতেৰা ঠাই থাকে চফা কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদ্ধতিৰে আমি পানী ব্যৱহাৰ কৰোঁ মটৰ হওক বা আমি নিজে পুখুৰীৰ পৰা আমি নিজৰ বাল্টিং কঢ়িয়াই বা টিঙে কঢ়িয়াই আমি পানী ঢালোঁ সেই বঞ্চবোৰ পৰিচ্ছন্ন পৰিচ্ছন্নতা কৰোঁ পৰিষ্কাৰ কৰোঁ আৰু ঘৰৰ যিহেতু প্ৰত্যেক দিনে ঘৰ লেতেৰা হয় লেতেৰা হোৱাৰ লগে লগে আমি প্ৰায় বাৰটা বা দুটা বজাত আমি ঘৰো পানী দি পেলাই আমি চফা কৰোঁ যিহেতু মানে আমাৰ লেতেৰা অংশ চফা কৰিবৰ কাৰণে পানী ঢালোঁ আৰু পানী ঢালি আমি তাত কাপোৰ দি মুচি দিওঁ মোচা পিছত পানী অংশটো চাফা হয় তাৰ পৰা আমি গৰু যেতিয়া ৰ'দত দি থওঁ খুব পিয়াহ লাগে আমি পুখুৰী বা নদ নদীৰ পৰা পানী নিহি গৰু মৌ সেই পানী যোগান ধৰোঁ তেওঁলোকে গৰু গৰুমুখ পানী যোগান ধৰোঁ গৰু ম'হে পানী খায় পানী খোৱাৰ পিছত আমাৰ যিটো সন্ধিয়া সময় আকৌ আমি হাত খালি পানীৰে ধুওঁ পানীৰে ধুই আমাৰ দৈনন্দিন জীৱনটো তেনেদৰে পানীৰে দিনটো সামৰণি মাৰোঁ